আমাৰ ঘৰত এটা ডাঙৰ টিভি আছে এল জি মই চাওঁ ছাউথৰ চিনেমা মানুহজনীয়ে চাই ছিৰিয়েল সেই কাৰণে আমাৰ দুইটাৰ মাজতে কাইজিয়া লাগে মই চাওঁ বাতৰি তাই চাই ছিৰিয়েল আকৌ ছোৱালীয়ে চাই আকৌ চিনেমা তাৰ মাজতে আমাৰ তিনিটাৰ ভিতৰতে কাইজিয়া লাগে আকৌ এটাই কাৰ্টুন চাই সেইকাৰণে ক'লোঁ এই থাক যা নাচাওঁ তেনেকৈ গৈ মই আকৌ মানে বাতৰিখন এই মোবাইলতে চাওঁ সিহঁতে আৰু ছোৱালীয়ে চাই ইটো মানুহজনীয়ে চাই সিটো ল'ৰাই চাই সিটো তেনেকৈ হ'লে কি হ'ব কাইজিয়া বাখৰ লাগি যায় লাগি যাওঁতে মই আৰু মোবাইলতে আৰু বাতৰি চাই আমি মই তেনেকেই থাকোঁ আৰু সিহঁতে সেয়া কৰি থাকে এইকাৰণে কাইজিয়া বাখৰ লাগি থাকে আৰু